বিগত বছৰবোৰত ফটোগ্ৰাফি বহুত সলনি হৈছে আজিৰ মোবাইলৰ কেমেৰা হওক বা ডি এছ এল আৰ কেমেৰা হওক আৰু আগৰ দিনৰ কেমেৰাৰ মাজত আকাশ পাতালৰ পাৰ্থক্য আছে যদি আমি চাবলৈ যাওঁ আজিৰ দিনত যোনবোৰ মোবাইল কেমেৰা তাৰ লেন্স বহু গুণেই ডেভলপ আগৰৰ কেমেৰাবিলাকতকৈ স্পীডটো বহুত ফাষ্ট কোৱালিটী বহুতেই ভাল আৰু ফটোখন ক্লিক কৰোঁতেও কৰাটো বহুত ইজি আগৰ দিনত যিমান মিলাব লাগিছিল এখন ফটো ক্লিক কৰিবলৈ যিমান ছেটিংছ মিলাব লাগিছিল আজিৰ দিনত চব অট'মেটিক ছেটিংছ মিলিয়ে থাকে জাষ্ট ফটোখন ক্লিক কৰিলে হৈ যায় আজি ফটোগ্ৰাফী এটা ভাল প্ৰফেশ্যনেলত পৰিণত হৈছে বহুত ভাল ভাল ফটোগ্ৰাফাৰ ওলাইছে যোনে জীৱন নিৰ্বাহ কৰি আছে ফটোগ্ৰাফী কৰি আৰু আগন্তুক দিনতো আৰু নতুন নতুন কেমেৰাৰ হৈ আছে আৰু বহুত ফটোগ্ৰাফীৰ বহুত চেঞ্জেছ আহি আছে আৰু আমি ভৱিষ্যতে উন্নতমানৰ কেমেৰা দেখিব পাম বুলি আশাবাদী